অ' কও অ' পাইছোঁ এবাৰ মোৰ সোমোলাক কিস্তিটো তোৰ সোমাইছে না কিস্তিটো সোমাইছে অ' মোৰো সোমাইছে খেতি ভালে হৈছে বঢ়িয়া খেতি বীজ দিব পঞ্চায়তত বোলে বীজ দি আছে আনিব যাবি নেকি যাম আহ আহাকালি মানক লগি বা আহাকালি বা তেনেহ'লে আজিয়ে যাওঁ আহ

অ' এটা কাম কৰ আৰু তই সেই পাইছ নেকি ইঞ্চুৰেঞ্চটো কৰিছ নেকি যিটো ইঞ্চুৰেঞ্চ সেইটো কৰিছ নেকি ফচল বীমা য়োজনাৰ সেইটো কৰিছা নেকি

মই কৰিছোঁ মই সিদিনা কৰিলোঁ তই তই এটো কৰিবি আৰু পইচা ইঞ্চুৰেঞ্চটো থাকিলে মানে ভাল ইঞ্চুৰেঞ্চটো থা থাকিলে মানে সুবিধা পায় বহুত তহঁতৰ খেতি চেতি বেয়া হ'লে সুবিধা পাবি বা তোক কিবা কিবি বেয়া হ'লে মানে সুবিধা পাবি আৰু খেতি চেতি বেয়া হ'লে অ' অ' আজি আজি যাম আহ আজি যাম আহ আহ দে দে আহিবি দে